পাকঘৰত থকা বস্তুবিলাকৰ ভিতৰত হ'ল আপোনাৰ কেৰাহী যেনেকৈ কেৰাহীত আপোনাৰ কি কৰা হয় কেৰাহীত আপোনাৰ শাক চব্জি বনোৱা হয় চব্জি বনোৱা হয় তাৰপিছত আপোনাৰ দালিত তেল মৰা হয় সকলোবোৰ মানে ভাজি তৰকাৰী সকলোবোৰ আপোনাৰ তে কেৰাহীত কৰা হয় তাৰপিছত আহিল আপোনাৰ প্ৰেছাৰ কুকাৰ প্ৰেছাৰ কুকাৰত আপোনাৰ ভাত বনোৱা হয় দালি বনোৱা হয় তাৰপিছত আপোনাৰ আহিলে চচপেন চচপেনত আপোনাৰ চাহ কৰা হয় তাৰপাছত আপোনাৰ থাকে মিক্সাৰ মিক্সাৰত আমি ছাট্নি বনাওঁ তাৰপিছত আমাৰ কেতিয়াবা যদি কোনোবাই জুছ খাব বিচাৰে জুছ বনোৱা হয় তাৰপিছত আহিলে আপোনাৰ গেছটো গেছটো থাকে গেছতে আমি সকলোবোৰ কাম কৰা হয় তাৰপিছত আপোনাৰ ফিল্টাৰ ফিল্টাৰত পানী পানীৰ কাৰণে ব্যৱহাৰ কৰা হয় ফিল্টাৰত আমি পানী খাওঁ তাত পাকঘৰত থাকেই ফিল্টাৰ তাৰপিছত আহিল আপোনাৰ আজিকালি ন'ন ষ্টিকি যোনবোৰ আহিছে ন'ন ষ্টিকি যোনবোৰ বাচন বৰ্তন সেইবোৰত আপোনাৰ ফ্ৰাই কৰিব সুবিধা হয় যেনেকৈ ভ ভাজিবৰ কাৰণে সুবিধা আপোনাৰ মাছ ফ্ৰাই মাছ ভাজিবৰ কাৰণে ভাল তাৰপিছত আপুনি পাপৰ ভাজিবৰ কাৰণে ভাল এইবোৰ ক্ষেত্ৰত মানে আগতে ভাজা কৰাবোৰ কৰিবৰ কাৰণে ন'ন ষ্টিকিবোৰত মানে ভাল কাৰণ কিহৰ কাৰণে তাত আমাৰ লাগি নধৰে বস্তুবোৰ সেইটো কাৰণে মানে তাত ব্যৱহাৰ কৰিবৰ কাৰণে ভাল বনাবৰ কাৰণে তাৰপৰা আপোনাৰ কেটলিটো আছে কেটলিত সচৰাচৰ আমি পানী গৰম কৰা হয় বেছিভাগেই তাৰপিছত আমি কেটলিত কেটলি পিঠা বনোৱা যায় কেটলি পিঠা বনোৱা হয় তাৰপিছত আপোনাৰ হেতা থাকে হেতা দি আমি লৰা বস্তুবোৰ লৰাওঁ লৰাবৰ কাৰণে ব্যৱহাৰ কৰোঁ তাৰপিছত আহিল আপোনাৰ বাচন বৰ্তনবোৰ কাঁহী বাতি সেইবোৰত আমাৰ খোৱা বোৱা কৰিবৰ কাৰণে সেইবোৰ ব্যৱহাৰ কৰা হয় কোনোবাই আপোনাৰ ডিছত খায় কোনোবাই আপোনাৰ বাকী কাহঁৰ কাঁহীবোৰ বাচনত খোৱা হয় তাৰপাছত আপোনাৰ এইবোৰে আপোনাৰ বৰ্তমান ব্যৱহাৰ কৰা হয় আৰু পাকঘৰত বি বিশেষকৈ